আমি পৰিৱেশৰ সমস্যা চাওঁ যদি নদীখনৰ কথাকে কওঁ আপোনাৰ নদীখন আগৰ নিচিনা নাই এতিয়া পানী মানে এনেকুৱা লেতেৰা বস্তুক যাব ধৰিছে পানীত মানুহে বটল অনান্য লেতেৰা পেলাই দিছে পানী আমি সেয়া ব্যৱহাৰ কৰিব নোৱাৰা হৈ গৈছোঁ নদী নদী পানী সেয়া বেয়া হৈ গৈছে হে নদী পানীখিনি আকৌ নৰ্দমা যদিকে চাওঁ আমি নৰ্দমা নৰ্দমাও আপোনাৰ আজিকালি লেতেৰা জা ইটো সিটো পেলাই মানুহে পেলাই লেতেৰা বন্ধ হৈ গৈছে নলা বৰষুণ এযাক দিলে গোটেই পানী হৈ যায় তাপা আকৌ সেয়া পানী হোৱাৰ ফলত আমাৰ কি হয় এতিয়া নৰা নৰ্দমাবোৰ বন্ধ হৈ মানুহবিলাক বিপদত পৰে হা পানী বন্ধ নলাটো যদি লেতেৰাই কৰি দিয়ে পানীটো আৰু যাব ক'ৰ পৰা তেতিয়াতো আৰু সেই বন্ধ হৈ যাব সেই তেনেকুৱা হৈছে তাপা আকৌ পাহাৰ পাহাৰ অৰণ্য পাহাৰ আপোনাৰ কাটি কুটি মানুহে জংঘল হাবি জংঘল কাটি অনিষ্ট কৰিছে তাত আকৌ ঘৰ দুৱাৰ বনাইছে মানুহে পাহাৰক কাটি জংঘল কাটি সেয়া আকৌ তাত যি অৰণ্যত জন্তু বাস কৰিছিলে সেই জন্তুখিনিও থাকিবলৈ ঠাই নাইকিয়া হৈছে এতিয়া বাহিৰতে ওলাই আহিছে ৰাস্তালৈ সেইখিনিও আমাৰ মানুহেই ভুল কৰি আছে বেয়া কৰি আছে কাৰণ জংঘল কাটি ঘৰ বনাইছে ৰাস্তা পদূলি উলিয়াইছে ত' বস্তুবোৰ যাব ক'লৈ ত' আমাৰ মুকলিলৈ ওলাই আহাৰ নিচিনা হৈছে আপোনাৰ পৰ্বতৰ পাহাৰৰ কথা কি ক'ব সেয়াও আপোনাৰ সেয়া পাহাৰ কাটি মানে মানুহে পাহাৰ কাটি ঘৰ বনাইছে সেয়াও আজিকালি পাহাৰ খহি খহি পৰিছে তাপা পাহাৰো খহি মানুহৰ অনিষ্ট হৈছে কিমান মানুহ তেনেকৈ ঘৰ দুৱাৰ ভাঙি গৈছে পাহাৰ এতিয়া বৰষুণৰ অলপ বৰষুণ হ'লেই পাহাৰ খহি যায় তাৰপিছতে আকৌ আপোনাৰ হেৰি কি চাব এখন মানে নদীটোতো নদী নৰ্দমাৰ কথাটো নৰ্দমাই হাবি অৰণ্য পৰ্বতৰ পাহাৰৰ কথা সেয়াই আপোনাৰ কোনোপিনেই মানে ভাল একো হৈ থকা নাই এতিয়া চব মানে আমাৰ মানুহেই সেইবোৰ চব লেতেৰা কৰি আছে ভাল চফা একো নাই পৰিৱেশ আমাৰ এতিয়া আজি ভাৰতৰ যি পৰিৱেশৰ সন্মুখীন হৈছে ৰাইজে আমি নিজকে নিজে কৰা নিচিনাই হৈছে মূলতে ত' চাৰিওফালে আপুনি চাব গ'লে নৰ্দমা নদী মানে সকলো বিল চব মানে লেতেৰা পৰিৱেশ চফা পৰিৱেশ নাই আগতে আমি নদী পানী খাব পাৰিছিলোঁ একদম চফা পৰিষ্কাৰ পানী আছিলে এতিয়া আমি নদী পানী খাব নোৱাৰোঁ তাৰপাছতে আপোনাৰ হেৰি কি ক'ব গৰমৰ কথা বতৰৰ কথা এতিয়া যিটো গৰম আমি আগত গৰমৰ সহ্য কৰিব পাৰিছিলোঁ এতিয়া গৰমটো আ আগতকৈ বেছি হ'ল এতিয়া আমি পথাৰলৈ গৈ ওলাই গৈ ৰুব নোৱাৰোঁ তুলিব নোৱাৰোঁ এনেকুৱা সমস্যা হৈছে মানে কি আৰু গৰমটো ইমানেই বেছি বাঢ়িছে আগতে আমি গৰমটো যিমান পাইছিলোঁ এতিয়া তাতোতকৈ আৰু বেছি গৰমৰ দিনটো বাঢ়ি গৈছে ঠাণ্ডা দিন মাত্ৰ দুমাহে পাওঁ ঠাণ্ডাটো কমি গৈছে গৰমটো বাঢ়ি গৈছে ইমানেই উত্তাপ হৈছে আগৰ গৰমৰ লগত এতিয়া গৰম নিমিলা হ'ল আগতে আমি পথাৰত গৈ ৰুব পাৰিছিলোঁ এতিয়া কিন্তু আমি ৰুব নোৱাৰা হৈ আহিলোঁ মানে বহুত বেছি গৰম হৈছে আগৰ গৰমৰ লগত এতিয়া গৰম নিমিলা হ'ল তাৰপা ঠাণ্ডাটো মানে দুমাহে পাওঁ আৰু ঠাণ্ডাটো কমি গ'ল গৰম যিমান বেছি হৈছে ঠাণ্ডাটো সিমান ক কম হৈ গৈছে দুটা মাহে ঠাণ্ডা পাওঁ দি আপোনাৰ ডিচেম্বৰ জানুৱাৰী এনেকুৱা দুটাই মানে ঠাণ্ডা মাহ থাকে নিকি তাৰপিছতে আৰু আপোনাৰ গৰমটোহে বেছি এতিয়াটো আমি সহ্য কৰিব নোৱাৰাই হ'লো গৰম তাৰপিছতে এতিয়া দেখিছোঁ আৰু গৰম ঠাণ্ডা মানে দিনবিলাক আগৰ যিটো গৰম ঠাণ্ডাৰ বতৰ আছিলে সেই সলনি হৈ গ'ল গ্ৰীষ্মকালৰ বৰষুণ আৰু শীতকালৰ মানে এতিয়া আগৰ দৰে নাই আগত শীতকাল ক'লে অকণমান মানে শীত পৰে তেতিয়া শীতৰ দিনকেইটা ভাল লাগে এতিয়াতো বৰষুণটোতকৈ মানে গৰমটোহে বেছি যে শীত বুলিবলৈ নাই এতিয়া শীত পৰিব এতিয়া এই মাহটো এতিয়া শীত হ'ব আপোনাৰ গিচ হেৰি কালৰ পৰা ধৰক আগষ্ট মাহৰ পৰাটো শীত হয় কিন্তু শীতটো এতিয়া নাই গৰমহে বেছি সেইকাৰণে এতিয়া আমি এতিয়া অনুভৱ কৰিছোঁ পৰিৱৰ্তন সেয়াই হৈছে আমাৰ ভাৰতত মানে আগৰ শীতকালো নাই আৰু আগৰ এতিয়া হেৰি গ্রীষ্মকালো মানে হেৰি হোৱা নাই ঠাণ্ডা গৰম কোনো হেৰি নাইকিয়া হ'ল